আজিৰ দিনো চাকৰি এটা পোৱাতো ইমান সহজ কথা নহয় কিয়নো আজিকালি আজিৰ দিনত নিজৰ দক্ষতাৰ ওপৰত নহয় চাকৰি নাপায় টকাৰ বলতহে চাকৰি পায় আজিকালি চাকৰি পাব বুলি ৰখি থকাতকে ব্যৱসায় কৰিব পাৰে কিয়নো এটা চাকৰি পাবলৈ ইমান সহজ নহয় তাহাঁতি চাকৰিটো আশাত ৰৈ থকাতকৈ ব্যৱসায় হিচাপে ধৰা তুমি দোকান এখন খুলিলা দোকানখনত বোলে শাক পাচলি বিকিছোঁ তাৰ লগতে বোলে ব্ৰইলাৰ মাছ কাটিচা সেইটো তোমাৰ ব্যৱসায় যাৰ যি যেনেকৈ ভাল লাগে ধৰা কোনোবাই এতিয়া খেতি হিচাপত খেতি কৰি ভাল পায় বোলে মই পাচলি খেতি কৰি ভাল পাইছোঁ নহয় বোলে মই সৰহকৈ ধান খেতি কৰিব বিচাৰিছোঁ ধান খেতি কৰি ধৰা তোমাৰ চবৰে নিজৰ নিজৰ আৰু যি কৰিলে উপাৰ্জনটো পথ এটা ওলায় ধৰা চাকৰি পাম বুলি ৰৈ থকাতকৈ আজিকালি কৰিব বহুত পাৰি ধৰা তোমাৰ ডাঙৰ আজিকালি এখন ব্ৰইলাৰ ফাৰ্ম খুলিলেও ধৰা তোমাৰ লছ নহয় এটা ব্যৱহাৰ হিচাপত বহুত উপাৰ্জনৰ পথহে সেইটো ধৰা তেনেকৈ তুমি ছাগলী ফাৰ্ম খুলিব পৰা ব্ৰইলাৰ পুহিলা ছাগলী ফাৰ্ম খুলিলা বোলে পাচলিখিনি সৰহকৈ কৰিছোঁ মই ভাল ব্যৱসায় এজনক সৰহকৈ দিছোঁ তেনেকৈও এটা তোমাৰ ধৰা ব্যৱসায় মই ভাবোঁ আজিকালি বোলে চাকৰি পাম পামকৈ বহি থকাতকৈ ব্যৱসায় কৰাটোৱে মোৰ বাবে উত্তম